দাদা অকণ ওচৰলৈ আহকচোন এ প্লেটত যে আপুনি মিঠাইখিনি দিছে ন অতিৰিক্ত মিঠা মানে গতিকে আপুনি অকণমান যদি কম মিঠাইযুক্ত মই ক'ব বিচাৰিছো আপোনাক যে অলপমান কম মিঠা থকা মিঠাই মোক দিয়ক তেতিয়া মোৰ স্বাস্থ্য পক্ষে ভাল হ'ব কাৰণ মোৰ অলপ বেমাৰ আছে বুজিছেনে গতিকে মোৰ মানে অতিৰিক্ত মিঠাই খাব নোৱাৰো গতিকে আপুনি অকণমান কম পৰিমাণৰ মিঠাই মোক দিয়ক